হেল্ল' এইটো কি বুলি কয় মই ঘৰতে আছোঁ অঁ অঁ কালি গম পাইছিলোঁ কালি মিটিঙত কথাটো ওলাইছিলে অঁ পায় পায় পায় অঁ এশ এশকৈ তোলা হৈছে অঁ আপুনি যাব নহয় বজাৰ সময় কৰিবলৈ এতিয়া পইচা গোট খাইছে আৰু গোটেইকেইজনীয়ে দি আদায় দিলে মানে বজাৰ কৰিবলৈ যাব লাগিব অঁ দি পঠিয়াব দি পঠিয়াব আৰু বজাৰখিনি কৰি কাইলৈ তেতিয়া একেলগে গোটেইখিনি গুচি যাম মাছ বাৰু মাছকে খাম বাৰু খালি আপুনি আহিব বজাৰ কৰিবলৈ একেলগে গুচি যাম অঁ পাঁচবেলালৈ আপুনি আহিব আজৰি মেলি হয় তেতিয়া আমি বজাৰখিনি ধুনীয়াকৈ কৰি কাইলৈ তেতিয়া সোনকালে খাবলৈ ওলাই যাব পাৰিম আৰু অঁ আৰু লগৰ এইকেইজনীকো ক'ব গোটেইকেইজনী গোট খাই আহিব হয়নে বাৰু নাই কৰা নাই কৰা আবেলি কৰিম আপুনিও আহিব আৰু অঁ মাছ মাছ অঁ অঁ

নাই ডিচ কিনিব লাগিব আৰু মাছ কিনিব লাগিব মাছ কিনিব লাগিব আকৌ এইপিনে দাইল চাইল চব কিনি মেলি ল'ব লাগিব চাউল টাউলহে ঘৰৰ পৰা উঠাই মেলি ল'ব লাগিব কিনিলেও ঘৰৰ পৰা লৈ যাব অঁ একাপ একাপকৈ ঘৰৰ পৰা লৈ যাব লাগিব আৰু খৰিও মানে যাম আৰু খৰি কিনিব মেলি তেনেকৈয়ে লৈ তেনেকৈয়ে লৈ মেলি যাম আৰু তেনেকৈ নিলেই হ'ব আৰু তেনেকেই লৈ ল'ম জোৰাব লাগিব অঁ লৈ মেলিও যাব লাগিব আৰু অঁ নাচিব লাগিব অকণমান কিনি লৈ ল'ব লাগিব অঁ অঁ গোটেই আটাইকেইজনী গোট খাই বজা বজাৰ কৰি আৰু লগতে গুচি যাম আৰু

লগতে লৈ যাব লাগিব আৰু সৰু সৰুখিনি মাকহঁত গ'লেনো ল'ৰা ছোৱালী থাকি যাব কেনেকৈ যিখিনি সৰু সৰু সেইখিনি লৈ যাবই চাগে কোনেনো এৰি থৈ যাব বাৰু লৈ যোৱাই ভাল হ'ব অঁ অঁ অঁ অঁ যোৱাটো যোৱাটো আমাৰ দফালেই হ'ব আৰু খোজকাঢ়িয়ে যাম আমি অঁ অঁ ঠিক আছে হ'ব